নতুনকৈ গাৰ্ডেনিং আৰম্ভ কৰাৰ বিষয় যদি আৰম্ভ কৰিব বিচাৰে কোনোবাই তেতিয়াহ'লে ল'ৰাই হওক ছোৱালীয়েই হওক মহিলাই হওক পুৰুষেই হওক তেওঁলোকে কৰিব লাগিব কি গাৰ্ডেনিঙৰ যিবিলাক অভিজ্ঞতা টেক্নিক টেক্নিকখিনি নিজে জানিব লাগিব ধৰক পুলিখিনি কেনেকুৱাকে লগাব গুটি শাকৰে গুটি হওক গছ গছনিৰে গুটি হওক কেনেকে লগাব তাৰ যিটো মিক্সাৰ হয় সেই মিক্সাৰটো আপুনি যদি ভালকে বনাই নলয় তেতিয়াহ'লে পুলিটো হ'ব পাৰে নিশকতীয়া হ'ব সেই মিক্সাৰটো হ'ব কি এক ভাগ বালি এক ভাগ গোৱৰ এক ভাগ মাটি দি শুকান গোৱৰ লাগিব ভি ভিজা গোৱৰ দিব নালাগে মিলাই পেলাই পলিথিন বেগত নাইবা মাটিৰ পাত্ৰত থৈ পেলাই তাত যদি এটা এটা গুটি দিয়ে গুটি গজাৰ পিছত তিনিপাতমান হোৱাৰ পিছত সেই তাবে হতি নাইবা পলিথিন বেগে হতি নি পেলাই ঠাইতে লগাই দিলে এই এটা পদ্ধতি আৰু গছৰ যিবিলাক কাটিং কৰে সেই কাটিঙটো কিন্তু নিজে জানিব লাগিব ইয়াৰ অভিজ্ঞতা নহ'লে আপুনি গছৰ কলম দিয়া বুলি যি কওঁ আমি সেই কলম দিয়াবিলাক কিন্তু চাক্সেচ খুব কম হয় গ্ৰাফটিং লেয়াৰিং এনেকুৱাবিলাক আছে কলম দিয়া আৰু গছ লগোৱা ঠানি ধৰা এনেকুৱা বিষয়বিলাক আমি পিছত ডিটেইলচ্ আলোচনা কৰিব পাৰিম